হয় কোনে কৈছে আচ্ছা আচ্ছা কওকচোন হয় হয় হয় চাহপাত লাগিছিল ন আপোনাক খানামুখৰ পৰা ফোন কৰিছে ন আচ্ছা আপোনাক কিমান লাগে চাহপাত এক কুইণ্টল লাগিছিলে ন ঠিক আছে বাৰু এক কুইণটল হ'ব বাৰু আমাৰ তাত আপুনি কিমানকৈ দিব চাহপাত দাম হয় হয় এক কুইণটল লাগিছিল গাড়ী পঠিয়াব ন আপুনি আমিতো এনেই আপোনাৰ পঁচিছ টকাকৈ লওঁ কে জি হ'লেও আপোনাৰ চৌব্বিছ টকামানকৈ মিলাই দিব পাৰি অ' হয় বুইছোঁ বুইছোঁ নহয় মানে আমাৰ এতিয়া বহুত লেবাৰ খৰচৰ পৰা আদি কৰি কিবা কিবি আছে ন আমি মানে ইমানো কমত দিব নোৱাৰিম চাগে খুব বেছি হ'লে ত্ৰিছ টকাকৈ পাৰিম আৰু ত' সেই কমাই মেলি আপোনাৰ একৈছ তেই বাইছ চৌব্বিছ তেইছ টকা সিমানেই হ'ব পাৰে আৰু সেইটোয়ে কৈছোঁ আপোনাক কমাই মেলি নাই চাওক বিশ টকাতকৈ কমত দি দিলেটো আমাৰো লোকচান হৈ যাব যথেষ্টখিনি আপুনি তাৰে বিশতকৈ ওপৰত কিবা এটা মিলাই মেলি ল'লে আপুনি ল'ব পাৰিব এক কুইণ্টল বেছি আপোনাৰ যিহেতু চাহপাতৰ পৰিমানো কম লাগে ন বেছি লাগিলে অকণমান বেছিকৈ কমাব পৰা যায় কিন্তু এক কুইণ্টেলত কিমান নো কমাব আপুনি হয় হয় ঠিক আছে দিয়ক